কেনেৰিঅ' আপুনি ফুৰিবলৈ যোৱাৰ কথা ভাবি আছে আৰু আপোনাৰ টেক্স ৰিফাণ্ড প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছেনে নাই জানিব লাগিব যাতে আপুনি আপোনাৰ ফুৰিবলৈ যোৱাৰ পৰিকল্পনাটো ঠিক কৰিব পাৰে একশ্বন ফুৰিবলৈ যোৱাৰ আগত আপুনি টেক্স ৰিটাৰ্ণটো সম্পূৰ্ণ হোৱাটো যে কিমান দৰকাৰী সেই বিষয়ে বুজাই এটা মেছেজ ৰেকৰ্ড কৰক আপোনাৰ একন'লেজমেণ্ট নম্বৰ আৰু আপোনাৰ পেন কাৰ্ডৰ শেষৰ চাৰিটা নম্বৰ ব্যৱহাৰ কৰি অনলাইন স্থিতি পৰীক্ষা কৰাৰ আপোনাৰ ইচ্ছাৰ বিষয়ে উল্লেখ কৰক